মোক অলপ শাক পাচলিৰ দৰকাৰ হৈছিলে

এনে লাগিছিলে মোক সকাম এখনৰ কাৰণে মানে ৰঙালাও পতল আলু জিকা এনেকৈ অলপ সৰহকৈ লাগিব আৰু এনে কি কি পোৱা যায় অ অ আ ঠিক আছে তাৰপৰাতো অ অ অ তাৰপৰাতো মালটো উঠাব পৰা যাব

অ অ এতিয়া বিজিতৰ পৰা গম পাইছোঁ কেনেকুৱা দাম তথাপিতো মানে মই অলপ ভাল চাই তুমি দিলে হ'ল আৰু বয় বস্তুবিলাক হা

মই মোৰ সকাম আছিলে পৰহিলৈ মই কাইলৈ ভিতৰত আনিব লাগিব মালবোৰ ওম মই আবেলি যাম আবেলি গৈ উঠাই লৈ আহিম বাৰু তুমি মুঠতে মোক সকলোবোৰ চাই চিতি দিলে হ'ল আৰু অ অ

অ অ ঠিক আছে